আমি যিহেতু গাঁৱলীয়া অঞ্চলত বাস কৰোঁ সেইবাবে আমি যিবোৰ গছপুলি ৰুওঁ বা আমি যিবোৰ গছপুলি আমি সাধাৰণতে আ আমি ৰুবৰ বাবে ব্য়ৱহাৰ কৰোঁ সেই গছপুলিবোৰ আমি কিছুমান গছৰ তলত যেনে ধৰা হওক এজোপা মধুৰী গছ আছে তাৰ তলতে কেতিয়াবা মধুৰী পুলি পোৱা যায় সেই মধুৰী পুলিবিলাককে আমি আনি আকৌ অন্য় ঠাইত ৰুওঁ ঠিক তেনেদৰে আম গছৰ গুৰিত আমি বিভিন্ন আম পুলি পাওঁ সেই আম পুলিবিলাক আমি আনি ৰুওঁ তেনেকৈ বা ঠিক তেনেদৰে আমি যদি গাৰ্ডেনিং মানে বাগিচাখনত আমি ৰুব বিচাৰোঁ কিছুমান ফুলপুলি আমি ফুলৰ সাধাৰণতে আমি গাঁৱলীয়া অঞ্চলতটোতো ঘৰে ঘৰে ফুল দেখাই যায় গতিকে ক'ৰবাত যদি ফুল ভাল লাগে কিবা সেই ফুলৰ আমি গুটি লৈ আহোঁ আহি আনি আমাৰ নিজৰ ঘৰত সেই গুটি পচাই পুলি ৰোপণ কৰোঁ ঠিক তেনেদৰে আমি বাগিচাত তেনেদৰে আমি পুলি গছ পুলি আনি ৰুওঁ